হেল্ল' হেল্ল' অ বাইদেউ মই আপোনাৰ অ আপোনাৰ দোকানত আহিছোঁ এই কাৰণতে এ এ পাতৰ মেখেলা চাদৰ আছে নেকি অ মোক প্ৰথমতে কেঁচা পাটৰ দেখুৱাওকচোন এযোৰ অ কালাৰ দিব কালাৰ অ অ সময় অলপ কম আছে অ অতি সোনকালে দেখুৱাওকচোন ও অ অ অ কিমান পৰিব এইযোৰাত হয় নেকি অ আৰু বেলেগ বেলেগ দেখুৱাওকচোন বেলেগ এযোৰ দেখুৱাওকচোন অ হালধীয়া হালধীয়া দিয়ক অ হালধীয়া দিয়ক ওম ওম ঠিক ঠি অ ঠিক আছে বাৰু মই হালধীয়াযোৰ লৈ ল'লোঁ আৰু আপোনাৰ তাত এই সূতাৰ এ সেই মানে বেঙুনীয়া ৰঙৰ চাদৰ আছে নেকি অ চিঙ্গুল ফুলা নালাগে চিঙ্গুল হ'লে হ'ব মানে কৰা পৰা অ আছে অ ওলিয়াই দিয়কচোন অ অ মানে স্কুলৰ ইউনিফৰ্মৰ কাৰণে লাগে

অ অ অ ঠিকে আছে দু দুখন দিব পেকিং কৰিব দুখন অ অ মোৰ পচন্দ হৈছে অ পচন্দ হৈছে দুখন দিয়ক আৰু ইয়াৰ লগত এই পাৰিটোৰ লগত ৰঙটো মিলা মিলাকৈ ব্লাউজ দিয়ক দুটা দুটা ব্লাউজ দিয়ক দীঘল হাতৰ দিয়ক দীঘল হাতৰ দিয়ক অ অ অ ৰ'ব মই ফটা চিঙাটো চাই লওঁ ৰ'ব থাৰ্টি থাৰ্টি ফ'ৰ নাম্বাৰত দিব থা অ থাৰ্টি টু নালাগে থাৰ্টি ফ'ৰ দিয়ক

অ অ অ হ'ব দিয়ক ললোঁ মই হৈছে হৈছে